হয় মই এডুকেশ্য়ন লোণৰ বিষয়ে অৱগত হয় এডুকেশ্য়ন লোণটো হৈছে এনেকুৱা এটা ধৰণৰ লোণ যোনটো আপুনি আপুনি কিবা নতুন কোৰ্ছ এটাত ষ্টাডি কৰিবলৈ এডমিচন লৈছে আৰু আপোনাক তাৰ বাবে পইচাৰ প্ৰয়োজন আছে যোনটো আপোনাৰ হাতত নাই তো আপুনি এডুকেশ্য়ন লোণৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু আপোনাৰ এপ্লাই কৰিবৰ সময়ত আপুনি দেখুৱাব লাগিব যে আপুনি কোনটো কোৰ্ছত ষ্টাডি কৰিবলৈ সোমাইছে কেনেকুৱা কোৰ্ছ ষ্ট্ৰাকচাৰ হয় এইবোৰ সকলোবোৰ চাই চিতি তেওঁলোকে এটা নিৰ্ধাৰিত পইচা বা নিৰ্ধাৰিত এমাউণ্ট আপোনাক লোণ হিচাপে দিয়ে আৰু আপুনি যেতিয়া চাকৰি পাব তেতিয়া সেই লোণটো আপোনাৰ ঘূৰাই দিব লাগিব বা চাকৰি পাওক নাপাওক সেইটো পিছৰ কথা কিন্তু আপোনাৰ লোণটো ঘূৰাই ঘূৰাই দিব লাগে সেইটোৱেই হৈছে এডুকশ্য়ন লোণ মোৰ চিনাকী কোনেও লোৱা নাই বাৰু এডুকশ্য়ন লোণ